হয় হয় বাইদেউ আহক আহক আহক হয় আহক আহক আছে আপেল আঙুৰ নাচপতি কমলা আহক কল আছে মালভোগ কল আছে বাইদেউ আহক চাই লওক আহি

আষি মানে এশ বিশ এনেকৈ হয় অ' হ'ব হ'ব অকণ হ'ব আহকচোন বাৰু আপুনি চাই লওক বাৰু আম আছে আছে অ এশ চল্লিছ বাইদেউ অ হ'ব বাৰু আপুনি লওক বাৰু আৰু কি কি লাগে লওকচোন আপুনি একেলগে ল'লে বাৰু অ আছে দুই কিলো আৰু

অ বাৰু আপুনি লওকচোন বাৰু নাচপতি বাৰু অলপ কমেই হ'ব এইয়া এশ বিশ মানত হৈ যাব অ মগু বাইদেউ মোৰখনত মোৰগুৰিত না নাপাব ইয়াত ফলৰহে আঙুৰ আছে বাইদেউ অ বেদানা আছে ডালিম আছে এয়া আশী টকাত এটা এইয়া ডালিম তেনেকৈ অ আহক আহক আহক আছে ভাল ভালে আছে বাইদেউ ওম কমাই দিম গোটেইখিনি আপুনি একেলগে ল'ব আমি কিবা এটা কমাই ধৰিম আৰু আছে মালভোগ আছে আপেলো আছে নাচপতি আপোনাৰ মানে অনুষ্ঠানখনত চলাকৈ গোটেইখিনিয়ে আছে বাইদেউ পাব আপুনি অ ঠিক আছে আপুনি আহক আৰু মানে সেই কি ইয়াতে ম মানে মুগ নাপাব আপুনি কিন্তু ফলৰ গোটেইখিনিয়ে পাব তাৰপিছত আৰু এইয়া অ ঠিক আছে বাইদেউ আপুনি আহক